মই ঘৰৰ খানা বনাবলৈ হ'লে প্ৰায় মই বইলহে খাওঁ আৰু ইহঁতকো বইলহে খুৱাওঁ বইল খোৱা মানে সোমবাৰে বইল খাওঁ মঙ্গলবাৰে বইল খাওঁ বৃহস্পতিবাৰে বইল খাওঁ ইহঁতি মাছ মাং মাছ মাংস বিচাৰি ফুৰে সেইবোৰ আৰু মাছ মাংস হ'লেও কমকৈয়ে আনো সপ্তাহটোত দুদিন বা এদিন তাৰপাছতে বইল বনাবলৈ হ'লে মগুদালি তাত নিমখ আৰু হালধি অকণমান দিওঁ তাৰ পৰা গৰু ঘিঁউ দিবলৈ হ'লে অকণমান গৰু ঘিঁউ দি দিওঁ কেতিয়াবা তেনেকৈ বইল আলু পিটিকা দি তেনেকৈ খাবলৈ দিওঁ মা যদিহে পাচলি হয় পাচলিও বইলেই কৰোঁ বইল কৰি লৈ পাঁচফোৰণ দি পাঁচফোৰণ দি তেল মাৰোঁ তেনেকৈ সিহঁতক খাবলৈ দিওঁ আৰু বইল হ'লেও মানে সেইবোৰ বাৰীৰ পৰা হ'লেও কচু আনি কচু পিটিকা বনাওঁ কচু পিটিকাত আদা ৰচুন পিঁয়াজ আৰু জলকীয়া দি বিলাহী দি পিটিকা কৰোঁ সেইভাগে বইল কৰি ইহঁতে বৰ ভাল পায় খায় তাৰপাছত আকৌ বইল বনাবলৈ হ'লেও বেলেগ বইল বনাবলৈ হ'লেও দাইলত যি তি গাজৰ হওক বা লাই শাক যি য'ত লাই লফা যিয়ে হয় এইবোৰ চব বইল বইল কৰি খাই ইহঁতি ভাল পায় কিন্তু বিচাৰে মই নিদোঁ খাবলৈ বইলটোহে বেছিকৈ খাব লাগে তেনেকৈ বইল কৰি খাওঁ বা তে কেতিয়াবা সেই মাজতে কেতিয়াবা মাটিদালি বনাওঁ সেইটো খাৰ দি বনাওঁ তেল মাৰোঁ তেনেকৈ খাই খাওঁ আৰু এইবিলাক যি ৰঙালাও হওক কিবাকিবি যি য'ত আছে চব বইল বইল কৰি খাওঁ প্ৰায় মাছ মাংস আনিবলৈ হ'লে যিদিনাখন মই ব্ৰত নপৰে সেইদিনাখনে আনি সেইদিনাখন মাছ মাংস বা যি হওক তাকে বনাই কেতিয়াবা কেতিয়াবা খোৱা হয় বাৰু খালী বৰ বেছিভাগ বইলহে ব্যৱহাৰ কৰোঁ ইহঁতি খাবলৈ নেখায় খং কৰে হ'লেও দিওঁ খাবলৈ খায় কিন্তু ভালকৈ বনাব লাগিব সেই ভালকৈ বনাওঁ মই বনালে এই বইল হ'লেও মানে তাত চব মিক্স কৰি দি দিওঁ সেইভাগে খায় চাটনি বনাওঁ তিঁয়হ চাটনি আৰু এই আমৰ আম পালে পদুনা আনো পদুনা চাটনি তেনেকৈ খোৱা হয় আৰু দিওঁ এইবিলাক আৰু পাচলি চাচলি হওক আনো আনি লেইবোৰ বইল কৰোঁ বা পিটিকা কৰোঁ আলু পুৰোঁ বেগেনা পুৰোঁ পিটিকা কৰোঁ সেইভাগেও খোৱা হয় বা দাইলত দিওঁ কেতিয়াবা এইবোৰ বনশাক আনো বনশাকো আনি পেলাই পাঁচফোৰণ দি তেল মাৰোঁ তেনেকৈ খোৱা হয় খাদ্য বনাবলৈ হ'লে বহুত বস্তু নেলাগে কিন্তু খোৱা লৈ আছে কিছুমান বস্তু সেইমতে আমি বনাই থাকোঁ খাই থাকোঁ সেনেকৈ আৰু মচুৰ দালি হ'লে মানে মচুৰ দালিৰ লগত সান্দহ গুড়ি হওক পিঠাগুড়ি হওক তেনেকৈ তেল মাৰোঁ সেইকণ আগৰ মাহঁতে তেনেকৈ আমাৰ আইতাহঁতে তেনেকৈ কেতিয়াবা বনায় তেনেকৈ আমি পিঠাগুড়ি সান্দহগুড়িৰ লগতো মগুদালি লগত ভাজি তেনেকৈ খোৱা হয় সেই মাছ মাংস নহ'লেও সেইভাগেও বেছি বহুত ভাল লাগে খাই সেইভাগৰ ইহঁতি খায় ভাল পায় আৰু মাছ হ'লে মানে আমি মাছ পাতত দিওঁ ৰচুন পিঁয়াজ আৰু আদা জলকীয়া সেনেকৈ সৰু সৰু মোৱা মাছ আনিলে পাতত দিওঁ সেইভাগে বইল কৰি খোৱা হয় আৰু মাছ সেইবিলাক যিবোৰ ডাঙৰ মাছ আনে সেইবোৰ তেলত দি পেলে ফ্ৰাই চাই কৰি খোৱা হয় আৰু কেতিয়াবা আৰু মাছ মাংস মাংস আনিলেও কেতিয়াবা তেনেকৈ আলু লগত বা এই মা মছলা দি আৰু জোল বনালেও জোল বনাওঁ তেনেকৈ আৰু বনোৱা হয় মাংস খোৱা হয় নোখোৱা নহয় বাৰু কিন্তু বইল প্ৰায় আমাৰ বইলহে চলে মই বইলহে ভাল পাওঁ খাই সিহঁতকো তেনেকৈয়ে দি থাকোঁ কিন্তু বাৰবোৰ অলপ হেৰি হয় সোমবাৰেও আমি নেখাওঁ যেতিয়া বা বৃহস্পতিবাৰেও নেখাওঁ মঙ্গলবাৰেও খোৱা হয় নহয় কাৰণে বইল বেছিভাগ চলে বইল হ'লেও আমি ভাল পাওঁ খাই বইল বনোৱাটো ষ্টাইলটো বেলেগ হ'ব লাগিব যেনেকৈ বইল কৰিলে বুলিয়ে নহ'ব তাত আদা ৰচুন দিও বইল কৰিব পাৰি খালী পিঁয়াজ আৰু ৰচুন তেল নেমাৰোঁ পাঁচফোৰণ দিওঁ তেল মাৰোঁ আৰু তেনেকৈ বইলটো খোৱা হয় ব্ৰতত পিঁয়াজ আৰু ৰচুন সেইবোৰ খাব নেপায় মাছ মাংস যেনেকুৱা ৰচুন পিঁয়াজো তেনেকুৱা তাতে মিলে একেই সমান বুলি কয় মাছ মাংস খোৱা নিচিনা হ'ব বুলি কয় সেইকাৰণে আমি ৰচুন পিঁয়াজ নেখাওঁ খালী পাঁচফোৰণ দি তেল মাৰোঁ তেনেকৈ খোৱা হয় ভজা হ'লে তেনেকৈ খাওঁ বইল হ'লে অকল জল হেৰি নিমখ আৰু হালধি দিয়ে বইল কৰি খোৱা হয় কেতিয়াবা গৰু ঘিঁউ থাকিলে অকণমান দি দিওঁ তেনেকৈ বইল কৰি খোৱা হয় আলু চালু তেনেকৈ চব বইল বইলত দি দিওঁ তেনেকৈ খোৱা হয় মাছ হ'লেতো পাতত দিওঁ নহ'লে ফ্ৰাই কৰোঁ মাংস হ'লেও তেনেকৈ মা মছলা দি আৰু তেনেকৈ বনোৱা হয় আৰু তেনেকৈ খোৱা হয় আৰু কচু আনিলে আমি কচুত ঔটেঙা আমি তেল টেঙাও দিওঁ তেনেকৈ দি পেলায়ো খোৱা হয় আও পিটিকাও তেনেকৈয়ে কৰোঁ কচুৰ লগত আৰু পালেং শাক হ'লে মানে পালেং শাক ঘৰত আমাৰ আছেই সেই পালেং শাক আনো আনি দাইলৰ লগতো দি বনাওঁ লফা শাকো আমি আঠখৰীয়া বনাওঁ আগতে মাহঁতে বা আইতাহঁতে আগতে আঠখৰীয়া বুলি কয় লফা শাক সেই আঠখৰীয়াবোৰ আমি তেনেকৈ অকল কেৰাহি পাতি পানীটো তাত লফা শাকখিনি পেলাই দিওঁ তাতে আৰু আদা অ' কি নিমখ আৰু হালধি অকণমান দি উতল আহিব দি খুব উতল আহিব দিব লাগে উতল আহিলে সেইখিনি আঠখৰীয়া শাক বুলি কোৱা কয় আঠখৰীয়া শাকবোৰ তেনেকৈয়ে বনাই খোৱা হয় পালেংটো আঠখৰীয়া খাব নোৱাৰি সেইটো ভাজিব লাগিব দাইলত তেনেকৈ খোৱা হয় আৰু আমি খানাবোৰ তেনেকৈয়ে বনাই থাকোঁ আৰু তাপা আকৌ এই লাই শাকটো আমি পিঁয়াজ বা আদা ৰচুন দি তেল নেমাৰোঁ পাঁচফোৰণ দিহে তেল মাৰোঁ সেইটো লাই শাকটো তেনেকৈ শুকানকৈ ভজা হয় পালেংবোৰ তেনেকৈয়ে খোৱা হয় আৰু লাইশাকো তেনেকৈয়ে খোৱা হয় আৰু লফা শাকটো আৰু আঠখৰীয়া খোৱা হয় আঠখৰীয়াটো বেছি ভাল তাতে মাছ হ'লে সৰু সৰু মাছো পেলাই দিব লাগে আৰু ভাল লাগে খাই তাপা আৰু খাদ্যবোৰ তেনেকৈয়ে বনাই খাওঁ আৰু ব্ৰতৰ দিনাখন আৰু বইল খাওঁ আৰু সপ্তাহটোত দুদিন বা তিনিদিন এনেকুৱা এদিন হওক বা মাছ আনে মাংস খোৱা হয় আৰু আণ্ডা তেনেকৈ বনাই খাই আছোঁ আৰু সেইভাগেই খাই মেলি থকা হৈছে